অঁ হেল্ল' ধন দদাইদেউ নেকি এই মই তোমাৰ লগত এটা আলোচনা কৰিবলগীয়া আছিল এই আলোচনা মানে মই এতিয়া মানে কাম বনো নাই ঘৰত বহি বহি আমনি লাগিছে তাকে কিবা এটা কৰিব লাগে বুলিয়ে মানে ভাবিছোঁ ধাবা এখনকে খুলিম বুলি ভাবিছোঁ তাৰ তোমাৰতো ধাবা আগৰ পৰাই আছেই দুখন তিনিখন এই ধাবাখন খুলিবলৈ এই কেনেকৈ কি কৰিব লাগে অকণমান মোক পৰামৰ্শ দিব লাগিছিল অ' অঁ সেইটো মই জেগাটো চাই থৈছোঁ বাৰু মই এই তিনিআলি তিনিআলি যে আমাৰ কুঁহিয়াৰবাৰী তিনিআলি আছে এই কুঁহিয়াৰবাৰী তিনিআলি পৰা এটা লালপানী ফালে এটা ৰাস্তা গ'ল এটা মানে বৰগাং ফালে গ'ল এটা এই তেজপুৰৰ ফালে গ'লে এই চুকটোত জেগাটো দেখিছেনে আপুনি তুমি দেখিছানে জেগাটো অঁ অঁ সেইকণ জেগাতে খুলিম বুলি ভাবিছিলোঁ মানে চাৰিটা ছাইডৰ পৰা মই মানুহ পালোহেঁতেন কাষ্টমাৰ অঁ অঁ নহয় কাৰিকৰ চাৰিকৰতো কাৰিকৰ এতিয়া মই নতুন মানুহতো মই নতুন মানুহ কাৰিকৰ তেনেকৈ বিচাৰি নেপাম তোমাৰতো পুৰণা কাৰিকৰ আছেই কিছুমান অঁ অঁ আৰু অলপ হেল্প কৰিব লাগিব দেই অঁ অঁ এই টকা পইচাৰ ফালৰ পৰাও অলপ হেল্প কৰিব লাগিব বেকাৰ মানুহে আৰু মই পিছত লাহে লাহে দি থাকিম অঁহ অঁহ অঁহ ঠিক আছে ঠিক আছে হ'ব দিয়ক হ'ব